আমি আমাৰ জীৱনত বহুতো আৰ্টৰ প্ৰদৰ্শনী কৰিছিলোঁ আৰু সেই চাই তাৰপৰাই আমি যথেষ্টখিনি শিকিছিলোঁঁ আৰু বৰ্তমান আমি আমাৰ অভিজ্ঞতাৰ আমি আমাৰ অভিজ্ঞতাৰে আমাৰ ল'ৰা ছোৱালীক আৰ্টৰ বিষয়ে অন্ততঃ শিকাব পাৰিছোঁ আৰু বৰ্তমান মোৰ ল'ৰা ছোৱালীও এই বিষয়ে বহুখিনি আগবাঢ়ি গৈছে তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন ঠাইত চিত্ৰ প্ৰদৰ্শন কৰি বা তেওঁলোকে চিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে চিত্ৰ আঁকিও বহু সুনাম অৰ্জন কৰিছে আচলতে মানুহে চিত্ৰ প্ৰদৰ্শন কৰিলে বা তেওঁলোকে চিত্ৰ আঁকিলে বা চিত্ৰ আঁকিব পাৰিলে এই গুণটো যদি থাকে তেতিয়াহলে তেওঁলোকে বিভিন্ন সময়ত ভাল ধৰণে ফলপ্ৰসূ হ'ব পাৰে আৰু আমিও আমাৰ জীৱনত বিভিন্ন সময়ত বিভিন্ন ধৰণে কিছু কিছু হ'লেও ছবি আঁকি তাৰপৰা এটা ভাল ভাল এটা সুনাম পাইছিলোঁ ফলত এই ছবিবোৰে আমাৰ জীৱনৰ কাৰণে একোটা একোটা চিহ্ন ৰূপে পৰিচিত হৈ আছে সেইক্ষেত্ৰত আমি আটাইলৈকে অনুৰোধ কৰিব বিচাৰোঁ যেন সকলোৱে যেন অন্ততঃ নিজৰ জীৱনত অন্ততঃ আঁকিবলৈ বা আঁকিবলৈ কাৰণে চেষ্টা কৰে যত্ন কৰে যত্নপৰ হ'ব পাৰিলেহে তেওঁলোকে শিকিব পাৰিব গতিকে আৰ্টে মানুহৰ জীৱনত মানুহক জীৱনৰ লগতে মানুহৰ মনটোক শুদ্ধ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি অৰিহণা যোগায় সেয়েহে আমি সকলোৱে অন্ততঃ চিত্ৰ প্ৰদৰ্শনীৰ লগতে নিজৰে নিজে অভিজ্ঞতা সঞ্চয় কৰি আনকো অভিজ্ঞতাটো বিলাই দিব পাৰিলে বেছি শুদ্ধ হ'ব